হেল্ল' অঁ হেৰি আপোনাৰ বাৰু বিশ্বনাথ চাৰিআলিত দোকান আছে নেকি অঁ মোক মানে কাপোৰ লাগিছিলে ছিল্কৰ কাপোৰ পাম নেকি বাৰু আপোনাৰ তাত অঁ এনেকৈ দি অঁ মোক লাগিব বাৰু কিন্তু কালাৰকেইটা কওকচোন অঁ অঁ এনেই দাম কেইটা অঁ মই ঠিক আছে বাৰু মই যাম বাৰু মই চাৰ্ট চিলাব লাগে অঁ আপুনি দোকান দোকান কেইটামানত খোলে

অঁ অঁ ঠিক আছে বাৰু মই যাম বাৰু অঁ ঠিক আছে হ'ব